হেল্ল' অ বাইদেউ কওক মই আপোনাৰ গাঁৱতে আছোঁ

অ অ কৰোঁ অ অ কেইযোৰমান লাগিব আপোনাক অ অ অ হ'ব দিয়ক বাৰু তিনিযোৰ লৈ যাম আপোনাৰ কাৰণে এযোৰ ছোৱালী দুজনী কাৰণে দুযোৰ

অ আছে

অ অ

অ বাৰু অ অ কাইলৈ যাম মই বাৰু কাইলৈ আপুনি ঘৰত থাকিবনে নাথাকে অ অ বাৰু হ'ব দিয়ক পৰহি দিনাখন মই ওম বাৰু পৰহি দিনাখন

অ অ হ'ব বাৰু মই অ পাৰিছোঁ পাৰিছোঁ আমিও পাৰিছোঁ অ মই পৰহি মানে লৈ যাম বাৰু পৰহি দহটামান বজাত অ